সাৰ দিয়াৰ শাক পাচলিতকৈ যদি আমি ঘৰত কৰা শাক পাচলি খাওঁ তেতিয়া আমাৰ কোনো বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা নাথাকে বেমাৰ আজাৰৰ পৰা আমি বহুত দূৰত থাকিব পাৰোঁ যদিহে আমি কেঁচা শাক পাচলি বা ঘৰত হোৱা বিভিন্ন শাক পাচলিসমূহ খাওঁ সাৰ দিয়া শাক পাচলিসমূহত বিশেষকৈ বহুতো কীটনাশক দ্ৰব্য দিয়া থাকে যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে উদাহৰণস্বৰূপে আজিকালি খুব বেছি গেছৰ প্ৰব্লেম হোৱা দেখা গৈছে প্ৰতিজন মানুহৰে গেছ আছেই গেছ হৈছে মানে ইমান বেছি আজিকালি কীটনাশক দ্ৰব্য দিয়ে বজাৰত দিয়া বজাৰৰ পৰা পূৰা শাক পাচলিবিলাক তাৰপাছত বিষ বিষটো আমি ক'ব পাৰোঁ প্ৰতিজন মানুহৰে ক'ৰবাত নহয় হাত বিষ আজি বোলে ভৰি বিষ এনেকুৱা ধৰণৰ বহুত বেছি বিষৰ সন্মুখীন হৈছে প্ৰতিজন মানুহেই তাত বিভিন্ন ধৰণৰ পে পেষ্টিচাইডছ্ দিয়া থাকে যাৰ ফলত মানুহৰ শৰীৰৰ বহুতো অপকাৰ হৈছে ঘৰত শাক পাচলি কৰিলে আপুনি আজিকালি কিটচেন গাৰ্ডেন প্ৰতিঘৰৰ মানুহতে কিটচেন গাৰ্ডেন থাকে কিটচেন গাৰ্ডেনত আপুনি আপোনালোকে নিজৰ মন পচন্দৰ বিভিন্ন ধৰণৰ শাক পাচলিসমূহ লগাব পাৰে আপোনাৰ যি ভাল পায় কেৰেলা ভাল পায় ৰঙালাও ভাল পায় লাই ভাল পায় এতিয়া লাই ওলাইছে লাই ভাল পায় কবি ভাল পায় বন্ধাকবি ভাল পায় আৰু বিভিন্ন ধৰণৰ শাক পাচলি আপোনাৰ মন পচন্দৰ লগাব পাৰে আৰু ঘৰতে ধনিয়া খেতি কৰিব পাৰে আৰু কিটচেনৰ ভিতৰতো আপুনি পিঁয়াজ পিঁয়াজৰ যোনটো পাত খায় পিঁয়াজটো আপুনি এনেকৈ পানীত তিয়াই থ'লে যিহেতু তাৰ ওলাই আহে কুঁহটো ওলাই আহে তো সেইটো আপুনি খাব পাৰে ঘৰতে তাৰ কোনো তাৰ কোনো অপকাৰো নহয় আপুনি ঘৰতে খাব পাৰে শাক বিভিন্ন শাক পাচলিসমূহ কৰি তাত কোনো আপুনি গোবৰৰ সাৰ তাত ইউজ কৰিব পাৰে যিটো কোনো অপকাৰ নকৰে গোবৰৰ সাৰ দিব পাৰে কেঁচু সাৰ দিব পাৰে কিন্তু বাহিৰৰ পৰা শাক পাচলিবিলাক বাহিৰৰ পৰা কিনা শাক পাচলিবোৰ আপুনি যদি আগদিনাখন কিনি আনে এনেকুৱা মোৰ লগত বহুতবাৰ হৈছে যে বন্ধাকবি এটা কিনি আনিছোঁ ৰাতিপুৱা পাতখিলা ক'লা পৰি গৈছে তাৰমানে ইয়াৰ পৰা এইটোৱে বুজিছোঁ যে তাত কিমান বেছি কীটনাশক দ্ৰব্য দিয়া আছে বেঙেনা কিনি আনিছোঁ দুদিন থাকিছে বেয়া হৈ গৈছে শুকাই গৈ গেলি গৈছে লাই কিনি আনিছোঁ তাত কীটনাশক দ্ৰব্য দিয়া আছে পাছদিনাখন গেলি গৈছে এনেকুৱা ধৰণৰ বহুত বেছি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বজাৰৰ পৰা কিনা শ শাক পাচলিৰ ফলত আৰু শাক পাচলি বাহিৰৰ পৰা কিনা শাক পাচ বাহিৰৰ শাক বা কি বাহিৰৰ পৰা কিনা শাক পাচলি খোৱাৰ ফলত মোৰ নিজৰে বহুত গেছৰ প্ৰব্লেম হৈছে মই নিজৰ কথাই ক'ব গৈছোঁ বিষৰ প্ৰব্লেম হৈছে মোৰ নন ষ্টপ মানে মোৰ গেছ হৈয়ে থাকে কীটনাশক দ্ৰব্য দিয়া শাক পাচলিসমূহ হোৱাৰ ফলত তো আজিকালি মই এভইড কৰোঁ এইবিলাক নিজৰ ঘৰতে যিহেতু খেতি মাহঁতে কৰে মা দেউতাহঁতে খেতি কৰে আৰু তাৰ পৰা আমি খাওঁ তাত কোনো অপকাৰো নহয় আৰু ঘৰতে বিভিন্ন ধৰণৰ শাক পাচলি আপুনি নিজৰ মন মন পচন্দৰ মতে কৰিব পাৰে যিহেতু আপুনি যেতাই আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি ঘৰৰ পৰা দুডাল শাক ছিঙি আনি পিনি আপুনি নিজে বনাই খাব পাৰে তাৰ কোনো অপকাৰো নহয় আৰু যিমান পাৰে আপোনালোকে সাৰ দিয়া শাক পাচলিসমূহ এভইড কৰিব